হেল্ল' কি কৰিছে খুুৰী এই মই এনেই আছোঁ ঘৰতে হেৰি হেৰি আকৌ বিহু খালো খালো খালে খালে অঁ দোকানত অঁ অঁ হেৰি আকৌ এই বিহু বজাৰ কৰিবলে যাম বুলি ভাবিছিলোঁ যাব নেকি মই বোলো আপোনাক কওঁ কথাটো সোণাৰীলৈকে যাওঁ ব'লক নহলে সোণাৰীলৈকে যাওঁ বুলি ভাবিছোঁ এই নাই নাই মই গোটেই বস্তু তাৰপৰা আনিম বুলি ভাবি আছোঁ সোণাৰীলৈকে যাম বুলি একো বজাৰেই কৰা নাই অঁ অঁ তাৰ পৰা আনিমগে নহ'লে হেৰি ছেৰিও কাপোৰ কানি চব তাৰ পৰাই লৈ আহিম আৰু একেবাৰে বজাৰ কৰি মেলি বিহুৰ বজাৰ গোটেইখন জানো ক'ত ভাল দেখোঁ তাতে সোমামগে চাই ল'ম আৰু চবতে অঁ অঁ তেনেকুৱা কৰিম আৰু

এই নাই হেৰি কিছুমান কিনি আনিম কিছুমান ঘৰতে মানে হেৰি চেৰি কিনি আনিম আকৌ গুড় চিৰা এনেকে কৰিমেলি সেইবোৰ বস্তু কিনি আনিম

অঁ গাখীৰো কিনিব লাগিব নহয় দৈ টেকেলি অঁ কি আনিম বুলি ভাবিছে কওকচোন ও

অঁ অঁ যাব নেকি তেহেঁতি লগত নে নাযায় অঁ অঁ অঁ অঁ অঁ তাকে ময়ো কাপোৰ কিনিম বুলি ভাবিছোঁ একো কিনাই নাই নহয় বিহু বুলি কিবা এটা লওঁ বোলো তাপাই ল'ম বুলি ভাবিছোঁ আমাৰো এই চিৰা আনিব লাগিব চিৰা কিনি আনিম তাৰপাছত গুড় নাৰিকলো ঘৰত নায়েইচোন অঁ বাকী আমি হেৰি চেৰি এইবোৰ তিলপিঠা কিবাকিবি এইবোৰ ঘৰতেই বনাম আৰু পিঠা চিঠা এইবোৰ কিনি নানো খালি অকল সেই চিৰা দৈ এইখিনি লাগিব নহয় গুড় বনাব নি ময়ো লগতে বনাম নহ'লে কিনি আনিম অঁ কেকো বনাব লাগিব মোৰ দৰকাৰ হৈয়ে আছিলে ও পিঠা অঁ তিল তিল আনিব লাগিব তিল পিঠা বনাবলে হয় হবলা

অঁ অঁ অঁ আপুনি আপুনি নিজলৈ কিবা আনিব নি কাপোৰ মেখেলা চাদৰ দামবোৰ বহুত আৰু ভাল ভাল কালেকশ্যন নাথাকে বেলেগ ময়ো মেখেলা চাদৰ এযোৰ কিনিম বুলি ভাবিছোঁ আও যাতে আমিচোন এবাৰ যাওঁতে বেলেগ একো নেদখিলোঁৱে তাত মানে খুলিছিলেহে এতিয়া ৰাখে যদিও গম নাপাওঁ দেই এই অসমীয়া বস্তু গহনাবোৰ সেই তাৰ পৰা অনাতকে বেলেগ দোকানৰ পৰা অনাই ভাল হ'ব বেলেগ এখনতে

অঁ

অঁ অঁ লগতে ন তাৰপৰাই আনিমগে মই জানো মেখেলা চাদৰ কিনো আনো মই ভাবি আছোঁ তাকেই আনিম বুলি ভাবিছোঁ তাৰপৰাই অঁ তাৰপৰাই আনিম আকৌ এই যিমান আৰু বিহু বজাৰ চব তাৰপৰাই কৰি ল'মগে

মই বোলো তাকে তাতে কৰিম বুলি ভাবিছোঁ বজাৰ কাপোৰ চাপোৰ চব মই সুধি চাম বাৰো কাৰোবাক দেই তাৰপৰা আকৌ

টেকেলিটোৱেই ভাল দেখোন

মই একো গমেই পোৱা নাই দেই মই গ'লেহে গম পাম কিমান কিমান বস্তুবোৰ কি কি দাম লয় একো গমেই নাপাওঁ নহয় মানে কি পিঠা চিঠা শাক পাচলি আনিব লাগিব নহয় আপুনি অকল সেই মেখিলা চাদৰ সেইযোৰেই ল'বনে কি

ও ও আপুনি অসমীয়া গহনা আনে যদি মইও আনিব লাগিব দেই ভাল কিবা এজনীলে আনিলে কিবা হ'বগে আৰু দুজনীলে আনিব লাগিব লৈ আনিব অঁ দে দুজনী যাবই ন লগত নিজৰ পচন্দ লৈ আহিব আৰু কি কি আনিম বুলি কৈছিলেবা সিহঁতি

অঁ লাডু চাদু এইবোৰ বনাবনে কি নে তাৰপা কিনি আনিব অঁ পিঠা পনা বিকে নহয় চবেই ও

অঁ টান টান হয় নেকি তিলৰ লাডু বনালে মই এবাৰ বনাইছিলোঁ বেয়াহে হ'লচোন বেছি বেছি টান হৈ যায় অঁ অঁ অঁ তাৰ পৰাই ন ও ও অঁ অকমান সোনকালে যাম ও ও অঁ সেইটোৱে কৰিম আৰু মিলাই মেলি আনিব লাগিব আৰু

অঁ অঁ দেখিছো নি

ও পিঠা অঁ আনিব লাগিব

তেন্তে তাত যদি বহু বস্তু ওলাই পিঠা চিঠাবোৰ মই হেৰি নথাকে ন ভাল নোহোৱাকেইটা আৰু

ঠিক আছে দিয়ক তেন্তে অঁ ঠিক আছে হ'ব বাৰু ঠিক আছে ঠিক হ'ব দিয়ক বাই বাই